মই পেছাদাৰী পেছাদাৰী খেল হিচাপে ভাবোঁ এতিয়া বিশেষকৈ আমাৰ ইয়াত ক্ৰিকেটটোৱে যথেষ্ট জনপ্ৰিয় আমাৰ ইয়াত বুলি নহয় গোটেই ভাৰতবৰ্ষতে হওক বা অসমতেই হওক বিভিন্ন অসমতো আজিকালি সৰু সৰু লীগবিলাক পাতিছে আৰু উঠি অহা প্ৰজন্মও ধৰক আকৰ আকৰ্ষিত কি মানে ক্ৰিকেট খেলৰ ওপৰত সেইকাৰণে ভাবোঁ পেছাদাৰী খেল এইটো যিহেতু ৰাষ্ট্ৰীয় খেল হকী যদিও ভাৰতবৰ্ষৰ মানুহে ক্ৰিকেট খেলটোহে বেছি পেছাদাৰী হিচাপে ল'বলৈ লৈছে বেলেগ খেলো লৈছে মই এইটো ক'ব বিচৰা নাই যে অকল ক্ৰিকেটটোৱে বেলেগ খেলো লৈছে নোলোৱা নহয় কিন্তু জনপ্ৰিয় বুলি ক'বলৈ গ'লে আপোনাৰ ক্ৰিকেট খেলটোৱে ভাৰতবৰ্ষত পেছাদাৰী হিচাপে লৈছে আৰু ময়ো ভাবোঁ ক্ৰিকেট খেলটোৱে কাৰণ বহুতো এতিয়া নতুন নতুন প্লেয়াৰ নতুন নতুন খেলুৱৈ ওলাইছে ভাল পাৰফৰ্মেঞ্চ দিছে ভাল খেলিছে তেখেতলোকে আৰু

আৰু ক্ৰিকেট খেলটো ধৰক যথেষ্ট জনপ্ৰিয় এইটো কাৰণেই কাৰণ গোটেই ভাৰতবৰ্ষৰ মানুহেই ক্ৰিকেট খেলটো ধৰক হেৰি পেছাদাৰীভাৱে লৈছে আৰু খেলিছে নতুন নতুন প্লেয়াৰো যথেষ্ট মানে আগমন ঘটিছে ক্ৰিকেট দললৈ এতিয়া আমাৰ অসমে ৰিয়ান পৰা তেখেতেও সুনাম কঢ়িয়াইছে কি ক্ৰিকেটত তেওঁ আই পি এলৰ পৰা গৈ আই পি এলত স্থান পালে আই পি এলৰ পৰা গৈ তেখেতে ভাৰতীয় দলত স্থান লাভ কৰিছে ভাল খেল প্ৰদৰ্শন কৰিছে আৰু আগ আগবাঢ়ি যাব বুলি আমি আশাবাদী আৰু তেখেতক দেখিয়ে আৰু এতিয়া নতুন প্ৰজন্মও আগবাঢ়ি গৈছে বহুত বহু খেলুৱৈ সেয়াই আৰু প্ৰিয় খেলুৱৈতো বহুত আছে কিন্তু তথাপিও যিকেইজন মনত আছে কৈছোঁ এতিয়া ধৰক শচীন তেণ্ডুলকাৰ ৰবি শাস্ত্ৰী সৌৰভ গাংগুলী আৰু

বীৰেন্দ্ৰ সেহৱাগ যুৱৰাজ সিং যুৱৰাজ সিংতো মোৰ বৰ জনপ্ৰিয় এজন প্লেয়াৰ খেলুৱৈ আছিলে কিন্তু তেওঁ এতিয়াতো ৰিটায়াৰমেণ্ট ল'লে ভাৰতীয় টীমৰ পৰা আৰু

এতিয়া এতিয়াও ধৰক ৰোহিত শৰ্মা বিৰাট কোহলি জাসপ্ৰীত বুমৰাহ বলাৰত বলিং তেওঁ বৰ ধুনীয়া এতিয়াও তেওঁ ভাল পাৰফৰ্মেঞ্চ কৰি আছে অষ্ট্ৰেলিয়াত যিখন টি টুৱেণ্টি খেল হৈ আছে তাতো তেওঁ ভাল পাৰফৰ্মেঞ্চ দি আছে মহম্মদ শামী আৰু আছে বহুত চব চবেই প্ৰিয় তাৰ ভিতৰত আৰু তেওঁলোক অলপ বিশেষ ধৰণৰ মনত এটা সাঁচ বহুৱাই থৈছে তেখেতলোকে ভাল পাৰফৰ্মেঞ্চ দি আছে ভাল খেলি আছে সেইটো কাৰণে ধৰক তেখেতলোকক প্ৰিয় বুলি মই ভাবোঁ প্ৰিয় তেখেতলোক প্ৰিয় মোৰ কাৰণে আৰু পেছাদাৰীভাৱে কি খেল বুলি ক'লে ক্ৰিকেটটোৱে মই পেছাদাৰীভাৱে ল'ম খেলিছোঁ আৰু সৰুতে খেলিছোঁ এতিয়াও কেতিয়াবা কেতিয়াবা সময় সুবিধা মিলাই খেলোঁ কিন্তু সময় আৰু কামৰ তাগিদাত পৰি এতিয়া খেলৰ পৰা অকণমান আঁতৰি আহিবলগীয়া হৈছে তথাপিও খেল ক্ৰিকেট মোৰ বৰ প্ৰিয় প্ৰিয় খেল